অ গোহাঁইদেউ

ঘৰত হয় হয় ঘৰত সোমাই চাহ গুৱা এখন ধৰি যাব চাওঁ কি নিব পৰা যায় জলযোগৰ ব্যৱস্থাটো যদি হয় আৰু অ মাহ প্ৰসাদ সেই ওচৰতে দোকানখন আছে যে নামঘৰৰ ওচৰত অ তাৰপৰাই লৈ ল'ম আৰু

অ অ ঠিকে আছে লগ পাম অ শইকীয়া আহিলে ভালে হ'ব দিয়ক অ অ